অসমীয়া ভাষাটো আপোনাৰ বহুত ওপৰত নিব পাৰে বহুত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু কাৰণ আপোনালোকৰ মানে যিটো মানে সন্মুখীন হ'ব সেইটো হৈছে আপোনাৰ গুগুলটো কিছুমান ধৰক এনেহেন মানে আপোনালোকৰ অসমীয়া ভাষাটো মানে ইংলিছত ট্ৰেঞ্ছলেট কৰিলে বিচাৰি নাপায় বা বহুত ধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি হয় সেইবাবে মানে ওপৰৰ লেবেলত লৈ যাবলৈ বহুত মানে চেলেঞ্জিং হৈ যাব